তেৰ জানুৱাৰী দুহেজাৰ বিছ এক চেপ্তেম্বৰ দুহেজাৰ চৌব্বিছ দহ ডিচেম্বৰ দুহেজাৰ বাইছ পাঁচ চেপ্তেম্বৰ দুহেজাৰ একৈছ বাৰ নৱেম্বৰ দুহেজাৰ তেইছ